এয়া বৰষুণ আহিছে বহি আছো অঁ নামঘৰলৈ যাম ভাবিছিলোঁ বতৰটো দেখোন বৰষুণ এৰাই নাই কি কৰিছ জানো একো গম পোৱা নাই নহয় অঁ সেইদিনাখনি এইখিনিতে মানুহজনীয়ে অকণমান ঘুনুক ঘানাককৈ কোৱা শুনিছিলোঁ মই ইমান ভুক্তভোগীহে নহ'লোঁ

অঁ অঁ

অঁ অঁ অঁ যাব পাৰোঁ এই ৰ'বা এই বনগাঁৱলৈ নে কমলাবাৰীলৈ বনগাঁৱলৈ আৰু কোনোবা যাবনে

অঁ তেতিয়াহ'লে আমিও যাওঁ দুজনী তুমিয়ে মইয়ে যাওঁ হয়নে নহয় দি থৈ দি থৈ আহোঁগৈ আদা আৰু হালধি হয়নে নহয় আমাৰ মাইকী মানুহৰ অঁ অঁ আমাৰ মাইকী মানুহৰ খেতি সিমানহে অঁ মতা মানুহ অঁ

অঁ অঁ অঁ এইটো তাৰ মানে হেৰি গোটবিলাকলৈ আহিছে হয়নে নহয়

ঠিক আছে অঁ মইয়ো যাম ওলাবা অঁ অঁ আগত আগতো দিয়া হৈছিলে নহয়

বাৰু ঠিক অছে আমি আকৌ দিছা একো দিকদাৰ নহয় নহয় অঁ কৰিব পাৰিম পাঁচজোপা আদা হ'লেও আমাৰ বছৰেকৰ কাৰণে নিজলৈকে লাগে অঁ খাব পাৰোঁ অঁ ভালেই হৈছে বাৰু এনেকৈ দিছে অঁ আদাৰ বহুত দাম হালধিৰ দাম জানো তাকৰ অঁ ভাল হ'ব

অঁ অঁ বাকীকেইটা গোটৰ গ'ল নেকি মানুহ অঁ অঁ ঠিক আছে আমিও যামগৈ

অঁ লি তুমি লিখি ল'বানে অঁ তুমি লিখি ল'বা মই ইয়াত নিলিখোঁ আৰু দেই অঁ অঁ অঁ পাইছে নেকি অঁ অঁ অঁ অঁ অঁ ঠিক আছে আমিও দি চাওঁ পালেটো ভালেই তালৈ হেৰি কৰিব লাগে গোটে প্ৰতি মানুহকেইজনীয়ে ভাগ কৰি ল'ব লাগে নিজে নিজে নিজে নহয় নিজে নিজে নহয় একেলগে গোট খাই পেলায় ধৰি লোৱা মাটিকণ সৰহকৈ লাগিব হয়নে নহয় এতিয়া তেনেকুৱা সুবিধা আকৌ বাৰীত মানুহৰ মাটি নহ'ব নহয় এতিয়া দহজনী মানুহে খেতি কৰা ডাঙৰ ডাঙৰ দুডৰা মাটি হ'লেও হ'ব লাগিব এতিয়া আকৌ তেনেকৈ অঁ বেয়া হেৰি অঁ আমি পাতি চাওঁ অঁ ঠিক আছে অঁ অঁ অঁ অঁ হ'ব